হেল্ল' অঁ এইটো মাছখোৱা অঁ মাছখোৱা ব্লকত লাগিছে নাই বাৰু মই হেৰি মাছখোৱা বৰপাক জীয়ামূৰীয়া গাঁৱৰপৰা কৰিছোঁ অঁ আমাৰ এই গাঁৱত মানে বানপানী হৈ পিনি খেতি পথাৰ বহুত নষ্ট হৈছে আৰু এতিয়া ডুব গৈ আছে তাৰপাছত এতিয়া মানে বহুত গাঁৱৰ ৰাইজে মানে পানীতে হেৰি ভিতৰত মানে এনেকৈ চাঙৰ ব্যৱস্থা পাতি পিনি তেনেকৈ আছে তাৰপিছত এতিয়া সৰু ছোৱালীবিলাকক আৰু ডেকা জীয়ৰীবিলাকে নাৱেৰে ভুৰেৰে পাৰ হৈ ওখ ঠাইলে গৈছে তাৰপৰা এতিয়া হেৰি মানে বয়সস্থ মানুহবোৰ অকল এতিয়া তেনেকৈয়ে ভিতৰতে মানে বাৰু হেৰিয়ত চাং পাতি পিনি আছে নিবলৈ কোনো যত হেৰি হোৱা নাই সুবিধা হোৱা নাই সেয়া সেইকাৰণে আৰু অঁ সেইকাৰণে মানে হেৰি কৰিবলৈ কৈছোঁ মেচিন নাও যোগেদি নিয়াৰ ব্যৱস্থাটো ওখ ঠাইলৈ কৰি দিব পাৰিবনে

কি কৈছে ডেৰশমান গৈ আছে

খোৱা বৰপাক জীয়ামূৰীয়া গাঁও ঠিকনাটো দিলোঁ আৰু অঁ অঁ তেতিয়াহ'লে সকলোকে জনাম আৰু

অঁ হ'ব